আপোনাৰ অঞ্চলৰ প্ৰাথমিক জীৱিকা কি চহৰৰপৰা পৰ্যটকসকলে আপোনাৰ জীৱিকাৰ বিষয়ে অধিক জানিবলৈ আহে নেকি এই পৰম্পৰাগত জীৱিকাসমূহ জীৱিকাবোৰৰ প্ৰত্যাহ্বান সুবিধাবোৰৰ বিষয়ে আমাক অধিক কওক প্ৰথমতে ক'বলৈ গ'লে আমাৰ অঞ্চলত জীৱিকা বুলি ক'ব গ'লে বিশেষকৈ ইয়াৰ কৃষিভূমি যথেষ্টখিনি কৃষিভূমি আছে আমাৰ ইয়াত আৰু তাৰে অন্যতম কৃষিভূমিৰ ভিতৰত আমি ধান খেতিটোৱে দেখিবলৈ পাই আছো আৰু ইয়াতে ধান খেতিয়ে বিশেষকৈ হয় যিহেতু আমাৰ অঞ্চলটো অলপ দ ঠাই হয় তাতে কৃষিৰ কাৰণে বিশেষ সুবিধা আছে আৰু বেলেগ ধৰণৰ খেতি ইয়াতে বিশেষ উপকৃত হ'ব নোৱাৰে কৃষিৰ কাৰণে ধৰক পৰ্যটকসকলে আমাৰ ইয়াত আহি পেলাই ধান ক্ৰয় কৰিব পাৰে যিটো নেকি আমি খেতি প্ৰত্যেক বছৰেই কৰি আছো এইটো পৰম্পৰা নিচিনাই হৈ গৈছে আমাৰ এক প্ৰত্যেক গ্ৰীষ্মকালীনেই হওক বা খেতিটো ইয়াতে কৰা হয়েই আৰু ইয়াৰ উপৰিও বয়ন শিল্পৰ আমাৰ ইয়াত বিশেষ সুবিধা সুবিধা নাই ঠিকে আছে দিয়ক ৰাখি দিওঁ